অসমৰ পৰম্পৰতা পৰম্পৰাগত বৃত্তি বুলি বৃত্তি আৰু জীৱিকা বুলি কোৱাৰ লগে লগে অসম এখন কৃষিপ্ৰধান ঠাই আৰু অসমত অতীজৰে পৰা কৃষি কৰিয়েই মানুহে জীৱিকা নিৰ্বাহ কৰিছিল জীৱিকাসমূহৰ ভিতৰত খেতি বাতি মায়ে হাঁহ কুকুৰা পালন মাছ পালন এ এই এইবিলাকে আছিল তেতিয়া হ'লে এইবিলাক কৰোঁতে তেওঁলোকৰ যথেষ্ট সে সেইখিনি সময়ত জনসংখ্য়া কম থকাৰ কাৰণে সেইখিনি তেওঁলোকৰ যিখিনি ঘৰুৱা উৎপাদন আছিলে সেয়াৰে যথেষ্ট হৈ গৈছিল আৰু লাহে লাহে বৰ্তমান জনসংখ্য়া বৃদ্ধি হোৱাৰ লগে লগে এই যিখিনি জীৱিকা আৰু বৃত্তি আছিলে সেই বৃত্তিখিনিৰে তেওঁলোকক নচলা হৈ আহি আছে আৰু সেয়েহে কৃষি বাণিজ্য় উৎপাদন আৰু এইবিলাক কৰাৰ কাৰণে বৰ্তমান যথেষ্ট অগ্ৰগতি ব্য়ৱস্থা হাতত লোৱা হৈছে আৰু চৰকাৰৰ এইক্ষেত্ৰত যথেষ্ট উদ্গনি দিছে আৰু বৰ্তমান কৃষি কৰাৰ লগে লগে কৃষিৰ উৎপাদিত সামগ্ৰীখিনি বিতৰণ আৰু বাণিজ্য়ৰ কাৰণে বিভিন্ন অৰ্গেনাইজেচন বা অনুষ্ঠান স্থাপন হৈছে আৰু এই উৎপাদিত সামগ্ৰীখিনি অসমতে ব্য়ৱহাৰ নকৰি অসমত প্ৰয়োজন হোৱাখিনি ৰাখি বাকীখিনি অসমৰ বাহিৰে বেলেগ বেলেগ ঠাইলৈ পঠিওৱাৰ কাৰণে কিছুমান সেৱা পৰিবহণ সেৱা ইত্য়াদি স্থাপন হৈছে আৰু সেইখিনিয়ে যথেষ্ট কাম কৰি আছে বৰ্তমান অসমৰ বৃত্তি আৰু জীৱিকা বহুত উন্নত হৈছে যান্ত্ৰিকতাত আহি বৈজ্ঞানিক ভিত্তিত কামবিলাক আৰম্ভ কৰাৰ প্ৰচেষ্টা মানুহে লৈছে আৰু চৰকাৰেও ইয়াত যথেষ্ট অৰিহণা দিছে